হেল্ল' হেই কি খবৰ হে হেই বিন্দাছ খোৱা বোৱা কৰিলে হয় কওকচোন ঔ ভাল মনত পেলাইছে দেই কালিলৈ পালেহিয়েই ন ঔ দেখিছোঁ দেখিছোঁ মই বেনাৰ দেখিছোঁ নহয় ডাঙৰ অনুষ্ঠান দেখোঁন হয় নেকি হয় হয় আপোনাৰ আকৌ তেওঁলোকৰ লগত ভাল নহয় অ' হয় হয় কিয় মই পাইছোঁটো আপোনাক হয় হয়

পাৰি মোৰ বৰ বিশেষ কাম নাই কাইলৈ বাৰু এই কেইটামান বজাৰ পৰা বা আৰম্ভ হয় হয় হয় ঠিকেই আছে

হয় হয় পাৰি পাৰি পাৰি বুজিছে বেয়া নহ'ব অ'

বৰ ভাল বৰ ভাল বৰ ভাল পাৰিব কৰিব লাগে কৰিব লাগে এতিয়াই নকৰিলে আৰু কেতিয়া আৰু কৰিব লাগে ভাল ভাল ভাল ঠিকেই আছে ঠিকেই আছে হ'ব দিয়ক বাৰু নিশ্চয় মই যাম বাৰু হ'ব ৰাখিছোঁ ৰাখিছোঁ